মই বৰ্তমান ডিজ'ৰ ইয়েৰবাড্ছ এডাল ইউজ কৰি আছোঁ ইয়েৰ বাড্ছ জেদ প্ৰ' আৰু এইডালৰ ভাল কথা এটাই হ'ল যে এইডালৰ বেটাৰী লাইফ যথেষ্ট সময় থাকে প্ৰায় ত্ৰিশ ঘণ্টাৰ বেটাৰী লাইফ আৰু কেৱল ইয়েৰ ফোন কেইডালৰে সাত ঘণ্টাৰ ওচৰত বেটাৰী লাইফ গতিকে সেইটো এটা পজিটিভ এক্সপেৰিয়েন্স